হেল্ল' হয় অঁ হয় হয় হয় ঠিকেই লাগিছে ক'বচোন আপুনি অঁ এজিত আছে এজিত আপোনাৰ এই ঠিক আপোনাৰ হয় হয় হয় হয় হয় আমাৰ ইয়াতে পোৱা যায় আপোনাৰ সেয়ে ৰাখো বেছি হয় আচ্ছা আচ্ছা অঁ হয় অঁ ডিচকাউণ্ট আপোনাৰ চিজ'নেল ডিচকাউণ্ট চলি আছে আপোনাৰ বেলেগ বেলেগ ব্ৰেণ্ডত ধৰক লেকমিয়েই হওক বা মামা আৰ্থেই হওক আচ্ছা আচ্ছা আমাৰ তাতে আছে বাইদেউ ধৰক মামা আৰ্থৰ আপোনাৰ সৰুটো ধৰক ওৱান টুৱেনটি পৰিব ডাঙৰো আছে আপোনাৰ ধৰক থ্ৰী টুৱেনটিলে যাব থ্ৰী টুৱেনটি ফ'ৰ টুৱেনটি এনেকে নাই নাই নাই আপুনি মামা আৰ্থৰ প্ৰডাক্টৰ বিষয়ে আপুনি বেলেগেকে ৰিভিউ চাব পাৰে ধৰক অনলাইন এনেকে অঁ হয় হয় হয় আমাৰ তাত এভেইলেব'ল আছে আপুনি মানে বিচৰা হিচাপে মানে আৰু কিবা লাগে যদি আপুনি আমাৰ তাত আছে বস্তুখিনি প্ৰায় অঁ হয় হয় হয় হয় হয় আমি ৰাখো বাইদেউ আপুনি আহি চাই ল'ব পাৰে হয় আচ্ছা আচ্ছা মোৰ আপোনাৰ ধৰক থাউজেন মানৰ ভিতৰত তেনেকে আহি যায় এতিয়া আপুনি কিমানখিনি বস্তু লয় আপুনি বা আপোনাৰ ভাল লাগে নালাগে আপুনি চাই লৈ তেনেকে কিবা ঠিক কৰি দিম হয় হয় হয় আপুনি চেক কৰি লৈ ল'ব আপোনাৰ ভাল লগা নলগা বহুখিনি বহুধৰণৰ চেট আছে আমাৰ তাতে

অঁ আচ্ছা আচ্ছা আচ্ছা হয় হয় হয় আচ্ছা আচ্ছা আছে বাইদেউ আপোনাৰ নিয়্যাৰ ফিফটিন হাণ্ড্ৰেড সেইখিনি পৰে আৰু

আচ্ছা আচ্ছা আচ্ছা অঁ হ'ব হ'ব আপুনি জাগা এটা ঠিক কৰি দিব আমি বস্তুখিনি বা আৰু কি কি লাগে আপুনি বস্তুখিনি সেই কৰি দিব কৈ দিব বা আমি বিল এখন বনাই আপোনাক পঠিয়াই দিম বাৰু সেইখিনিয়ে আছিল ন ঠিক আছে ধন্যবাদ ধন্যবাদ অঁ ঠিক আছে আপোনাক মই ফোন এটা কৰি ল'ম আপোনাক কি কি লাগে আপুনি ঠিক আছে এতিয়া ধন্যবাদ